নতুন শিক্ষানীতি অনুসৰি মাতৃভাষাৰ শিক্ষাত গুৰুত্ব দিয়াৰ সময়তে অসমত অনেক মাতৃভাষাৰ স্কুল বন্ধ কৰা বা একত্ৰিত কৰাৰ কাম চৰকাৰে হাতত লৈছে এই বিষয়ত মই চৰকাৰৰ লগত সহমত নহওঁ কাৰণ অকল স্কুল বন্ধ বা একত্ৰিতকৰণ কৰিলেই মাতৃভাষা সুৰক্ষিত হ'ব বুলি মই নাভাবোঁ কাৰণ মাতৃভাষা সুৰক্ষিত কৰিবলৈ হ'লে চৰকাৰে কিছুমান পদক্ষেপ হাতত ল'ব লাগিব সেই হাতত ল'বলৈ যাওঁতে স্কুল বন্ধ বা একত্ৰিতকৰণ কৰিলেই মই মাতৃভাষা সুৰক্ষিত হ'ব বুলি মই নাভাবোঁ কাৰণ আজিকালি দেখিবলৈ পোৱা গৈছে মাতৃভাষাৰ বিপৰীতে বিভিন্ন শিক্ষা অনুষ্ঠানত শিক্ষাদান কৰিবলৈ লৈছে সেই ব্যৱস্থাটোত আমাৰ চৰকাৰৰ কৰণীয় বহুত আছে আজি যদি আমাৰ চাকৰিৰ ক্ষেত্ৰতেই হওক চাকৰি ক্ষেত্ৰত যদি অসম চৰকাৰে মাতৃভাষাৰ যিখিনি ল'ৰা ছোৱালী পঢ়িছে সেইসকলক যদি অগ্ৰাধিকাৰ দিয়া হয় নিশ্চয় সকলো ল'ৰা ছোৱালীয়ে আকৌ মাতৃভাষাত পঢ়িবলৈ শিকিবলৈ আহিব কিন্তু তাৰ বিপৰীতে অসম চৰকাৰে স্কুল বন্ধ বা একত্ৰিতকৰণ কৰিয়েই মাতৃভাষা সুৰক্ষিত হ'ব বুলি বাধ্যতামূলক কৰাতো ভুল হৈছে বুলি মই অনুভৱ কৰিছোঁ মাতৃভাষা সুৰক্ষিত কৰিবলৈ হ'লে আমি কিছুমান সজাগতা সভা পাতি বা বিভিন্ন বক্তৃতা অনুষ্ঠান পাতি পেলাই আমি কিছুমান সজাগতা আনিব লাগিব আৰু সেই সজাগতা আনিলেহে আমাৰ শিক্ষাৰ মানদণ্ড বাঢ়িব বুলি মই অনুভৱ কৰিছোঁ আৰু বৰ্তমান মাতৃভাষাৰ গুৰুত্ব দিয়াতো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে সেইবাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে অনাগত দিনবিলাকত আমাৰ মাতৃভাষা সুৰক্ষিত কৰিবলৈ হ'লে আমি মাতৃভাষাত যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান কৰে সেইসকলক অগ্ৰাধিকাৰ চাকৰি ক্ষেত্ৰত দিয়াতো অগ্ৰাধিকাৰ পালে নিশ্চয় মাতৃভাষাৰ স্কুলতেই শিক্ষাদান কৰিব বুলি মই আশা ৰাখিলোঁ